অ কুমুড ক' অ গৈছোঁ গৈছোঁ হাউচফুল গৈছোঁতো এই তই টেনশ্যন নল'বি তাত যাবি তোৰ ধৰ এইটটি এইটটি মানৰ পৰা ষ্টাৰ্ট হয় টিকেট এইটটিৰ পৰা তোৰ টু হাণ্ড্ৰেড টু ফিফটি লৈকে আছে আৰু অ তাত সব ক্লিয়াৰ একদম ধুনীয়া যাম যাম যাম আৰু পিক্সাৰ কুৱালিটিটো ভালেই আছে তথাপিতো ইমানো ভাল নহয় বাৰু পিক্সাৰ কুৱালিটিটো মানে সেইটো দামত মানে ঠিকেই আছে আৰু এই দাদা এজনৰ লগত গৈছিলোঁ ই টিকেটটো লৈ দিছিলে ইনে তাৰ লগত কোনো নাছিল কাৰণে গৈ দিলোঁ আৰু হয় যাবিনি যাবি যদি ওলাবি যাম যাম ঠিক আছে বাৰু দে কাম এটাত আছোঁ মই অ অ